হয় কোনে ক'লে হয় বাইদেউ কওকচোন হয় হয় হয় বাইদেউ কওক

বাইদেউ আপুনি ক'ৰ পৰা কৈ আছে

ছয় হেজাৰ মানৰ ন' ঠিক আছে আপুনি কাইলৈ আমাৰ ষ্ট'ৰলৈকে আহি যাব আমাৰ আমাৰ ষ্ট'ৰটো আপুনি চিনি পাই নহয় চাগৈ

হয় বাইদেউ আপুনি কাইলৈ আমাৰ ষ্ট'ৰলৈকে আহি যাব আমি তাতে গোটেইখিনি কথা পাতি মেলি ল'ম আৰু এতিয়া বৰ্তমান জানুৱাৰীও চলি আছে লগতে বিহু আহি আছে আপোনাৰ চাইকেলৰ অলপ ডিচকাউণ্টো আছে

আপুনি আহি চাই মেলি লৈ যাবহি বাইকি

অঁ কাইলৈ আহিব অঁ অঁ ঠিক আছে আমাৰ দোকান নটা মানতেই খোল খাই যায় আপুনি সোনকালে আহিব আহি মেলি আপুনি চাই যাবহি ঠিক আছে বাইদেউ হ'ব হয় হয় হয় বাইদেউ অঁ আপুনি আমাৰ চাৰিআলিটো যে

অঁ বাৰু দিয়ক ঠিক আছে